এইটো মই পেমেণ্ট গেটৱেৰ লগত কথা পাতি আছোঁনে অ তাৰ মই কিবা এটা বস্তু পেমেণ্ট কৰিছিলোঁ কিন্তু সেইটো সফল নহ'ল বিফল হ'ল এতিয়া তাৰ এটা মোক ব্য়ৱস্থা লাগিছিলে অনুগ্ৰহ কৰি আপুনি চাই দিব নেকি এইটো কি কাৰণে বিফল হ'ল